অঁ এয়া বহি আছোঁ অঁ ভালেই তোমাৰ কেনেকুৱা অঁ

অঁ বৰগাঙত নেকি অঁ যাম অঁ ময়ো ভাল পাওঁ জুবিনৰ গানকেইটা শুনি পেলাই ময়ো যাম নেকি তোমাৰ লগত

অঁ ঠিক কৰা অঁ কিমান ভাড়া কি কথা ক'বা এই বুবুলকে ভা হেৰি কৰিব দিবাচোন ঠিক কৰিব দিবা অঁ তে ক'বাচোন তাৰ লগতে পাতিবলৈ অঁ ভাল লাগে অঁ অঁ অঁ ওলাবা তেতিয়াহ'লে অঁ কেই কিমান সময়ত যাবানো নটা মানত ন খায় বৈ পেলাই ওলাম আৰু ন অঁ অঁতো মানুহ ছাগৈ ধেৰ হ'ব ছাগৈ অঁ অঁ দিবা দিবা ফোন কৰিবা আকৌ অঁ যাম অঁ ময়ো ভাল পাওঁ শুনি অঁ অঁ